আমি কুকুৰা হাঁহ পুহোঁ কুকুৰা হাঁহ পুহিয়ে আমি গোটেই জীৱন খাই আছোঁ কুকুৰা হাঁহ আমি নানা ধৰণৰ জাতৰ আছে ঘৰত পোহাবোৰ ঘৰ ঘৰচিয়া ঘৰত পোহোঁ এইবোৰ ঘৰৰ ঘৰত পোহাবোৰ বেলেগ আৰু এনেকৈ আপোনাৰ উন্নত জাতৰ আছে এইবোৰ বাহিৰ বাহিৰৰ পৰা আহা বুলি ক'লেও বেয়া নহয় এইবোৰ মানে ধুনীয়াকৈ এইবোৰ আপতাল কৰিব লাগে এইবোৰ কেমেল হাঁহ আছে তাপা সোণালী কুকুৰা কয়লা কুকুৰা এইবোৰ তাৰপিছত আৰু আমাৰ লোকেল হাঁহ আছে কুকুৰা হাঁহ বেলেগ বেলেগে আমি গঁৰালত বান্ধো কুকুৰা হাঁহবোৰ হ'ল আপোনাৰ কুকুৰা বিক্ৰীও আমি বহুত পইচা পাওঁ আৰু হাঁহ বিকিও বহুত পইচা পাওঁ হাঁহবোৰ হাঁহবোৰ মেলি দিলে হয় দানা খোৱা দানা দি ৰাতিপুৱা মেলি দিওঁ হাঁহবোৰ আৰু গধূলি বান্ধো আৰু দুপৰীয়া খাবলৈ আহে দুপৰীয়া দানাটো দি দিওঁ আৰু কুকুৰাবোৰ আপোনাৰ এইবোৰ কেমেল হেৰি কৰে এইবোৰ সোণালী কুকুৰা আৰু কয়লা কুকুৰা সেইবোৰ অলপ বেছিকৈ আপতাল কৰিব লাগে সেইবোৰ বেছিকৈ আপতাল কৰি পিনে বেছি ভাল উন্নত জাতৰ দানা খুৱাব লাগে কিনা দানা কিনা দানা খোৱালে সেইবোৰ ৱেট বেছি হয় ৱেট বেছি হ'লে আমি কম দিৰ দিনতে কমটি দিনতে আমি বিকিব পাৰোঁ আৰু যিমান আপতাল কৰোঁ আৰু যিমান আমি ভালকৈ খুৱাব পাৰোঁ আপতাল কৰিব পাৰোঁ তেতিয়া আমাৰ পইচাটো ইমান অতি সোনকালে পাওঁ আৰু ডাঙৰ ডাঙৰটো হয় ডাঙৰ হ'লে আমি আমি ৱেটত বা গোটাকৈ আমি কাচ হেৰিয়াত বিকিব পাৰোঁ তাৰপা ঘৰত ঘৰত পোহাবোৰ এইবোৰ বেছি আপতাল কৰিব নালাগে এইবোৰ চাউল ধান দি খোৱা চাউল ধান দিলে হয় চাউল ধান দি দিলে চৰি থাকে আৰু বাৰীতে চৰি থাকে চৰি পেলাই আৰু ডাঙৰ হ'লে বিকোঁ আৰু হাঁ হাঁহবোৰ পানী আছে আমাৰ পথাৰ আছে পানীলে আমি খেদি দিওঁ ৰাতিপুৱা গঁৰাল খুলি পিনে পানীলে খেদি দিওঁ ধা দানা চানা দি তাপা দুপৰীয়া আকৌ দানা দিওঁ তাপা গধূলি আহিলে বান্ধি থওঁ তেনেকৈ আমি পুহোঁ আৰু প্ৰতি তিনিমাহ ছমাহ এনেকৈ যিমান দিনৰ মূৰত ডাঙৰ হয় মানুহে বিচাৰে বা কেতিয়াবা সমূহকৈ আমি বেপাৰী হ'লেও দি দিওঁ তাৰপিছত নহ'লে বেলেগ গাঁৱৰ মানুহে বিচাৰিলে গাঁৱৰ মানুহকো দিওঁ তাপা আৰু দোকানতো দিওঁ দোকানত বিচাৰিলে দোকানতো মানুহে কাটিবলৈ বিচাৰে দিওঁ তাপা এনেকৈ দীৱালী চেৱালী হ'লে খেল খেলাবলৈ বিচাৰে তেতিয়াও আমি দিওঁ তেতিয়া আমি পইচা পাওঁ আমি পইচা সেই পইচাই আমি ল'ৰা ছোৱালী পঢ়াইছোঁ ল'ৰা ছোৱালী স্কুলত দি পঢ়াইছোঁ পঢ়াই পিনে আমাৰ আৰু ভিতৰ ঘৰুৱা বস্তু নানা ধৰণৰ বাচন পা আপোনাৰ আদি কৰি ল'ৰা পঢ়াবলৈ চাইকেল তাৰপিছত ভিতৰ ফিউজ টিংপাত ঘৰ বনাইছোঁ বাঁহৰ ঘৰ হ'লেও বনাইছোঁ আমি আৰু চকী টেবুলো ভিতৰৰ লৈছোঁ তাৰপিছত তাৰপিছত টিভি এইবোৰ লৈছোঁ তাৰপা গড্ৰেজ আলনা এনেকৈ ভিতৰ বস্তু আমি লৈছোঁ আৰু ঘৰ দুৱাৰোতো বনাইছোৱেই তাৰপা গঁৰালবোৰ মে সেই পইচা আকৌ কুকুৰা হাঁহ বিকা পইচা আমি হাঁহ গঁৰাল কুকুৰা গঁৰাল এইবোৰ মে মেৰামতি কৰোঁ ভাগি যায় মেৰামতি কৰোঁ টিংপাত কিনো টুকুপাত কিনো আকৌ মানুহ হাজিৰা লগাও হাজিৰা লগাই পিনে আমি আকৌ গঁৰাল মেৰামতি কৰোঁ তাৰপিছত আমি দুটা এটা কুকুৰা হাঁহ ঘৰতো খাওঁ আৰু আলহী আহিলেও এটা দুটা মাৰোঁ কাৰণ এইবোৰ কুকুৰা হাঁহটো আৰু ঘৰত থাকিলে এনেও খাওঁ খাওঁ লাগে বা আলহী আহিলে এটা দুটা মাৰিবলৈ হয়েই আৰু আৰু পইচা পাতি দিগদাৰ হয় আমি বিপদে আপদে মাজে সময়ে এটা দুটা বিকি থাকোঁ কেতিয়াবা সৰহকৈ মুঠকৈ বিকোঁ কেতিয়াবা সেই কোনোবাই বিচাৰিলে এটা দুটা বিকোঁ আৰু মুঠকৈ বিকিলে পইচাটো মুঠকৈ পোৱা হয় মুঠকৈ বিকিবলৈ আকৌ সব সময়তে একে একে সমানকৈ ডাঙৰ হৈ নাথাকে আগ পিছকৈ ডাঙৰ হয় আৰু বা মানুহেও কেতিয়াবা কোনোবাই বেছি বিচৰা মানুহ বেপাৰীও আহে বা গাঁৱৰ মানুহে এটা দুটা বিচাৰি আহে তেওঁলোকক এটা দুটা দিওঁ বেপাৰীয়ে সৰহকৈ যদি বিচাৰে তেতিয়া বেপাৰীক সৰহকৈ দিওঁ তাৰপিছত আৰু এইবোৰ আপতালো কৰিব লাগে বহুত আপতাল কৰিবলৈ কুকুৰা হাঁহ বেমাৰ আহে নানা ধৰণৰ বেমাৰ বেমাৰ মানে এইবোৰ কেতিয়াবা কণা হয় কেতিয়াবা এইবোৰ আজিনা উঠে কেতিয়াবা এনেকৈ জোপুকামাৰি বেমাৰ হয় ঠাণ্ডাতো মেলি দিলে বেছি বেমাৰ হয় তেতিয়াতো অলপ হেৰি হৈ যাব লচেই হয় হ'লেও যিকেইটা ডাঙৰ হয় বা যিবোৰ থাকে বাচি বাচি সেইবোৰকে ভালকৈ ধুনীয়াকৈ খোৱাই বোৱাই আপতাল কৰি ডাঙৰ কৰোঁ তাকো মতা মাইকী ডাঙৰ কিছুমানে আকৌ মতা কুকুৰা বিচাৰি আহে কিছুমানে আকৌ মাইকী কুকুৰা পুহিবলৈ বিচাৰি আহে আৰু ঘৰত মাইকী কুকাৰ বেছিকৈ থওঁ কাৰণ তেতিয়া মাইকী কুকাৰ বেছিকৈ থ'লে কণী বেছি পায় আৰু কণী পায় পোৱালি দি উলিয়ালে তেতিয়া ঘৰত তাৰমানে বেছি হয় ই হয় সহজটো বেছি হয় আৰু ইনকামটো তাৰমানে বেছিকৈ পাব পাৰোঁ তাৰ উপৰিও আৰু হাঁহবোৰ তেনেকুৱা হাঁহবোৰ কণী পাৰে হাঁহৰ কণী আমি পোৱালি হাঁহকো দিওঁ আৰু হাঁহ কুকুৰাকো দিওঁ হাঁহৰ কণী আকৌ হাঁহে চব সময়তে পোৱালি নোলিয়াই যে সেইকাৰণে আমি হাঁহৰ কণী পোৱা হাঁহ কণীবোৰ পোৱালি কুকুৰাক ল'বলৈ কুকুৰাক দি দিওঁ তেতিয়া কুকুৰাই খুব কমতি দিনৰ ভিতৰতে পোৱালি উলিয়াই আৰু কুকুৰা নিজে খুচৰি খুৱাই পিনে হাঁহটো মানে হাঁহ পোৱালিটো ভালকৈ আপতাল কৰি তোলে আৰু আৰু সোনকালে ডাঙৰ হয় ডাঙৰ হ'লে আমি তেতিয়া ভাল আকৌ সোনকালে কমটি দিনতে আকৌ বিকিব পাৰোঁ তেনেকৈয়ে হাঁহ কুকুৰা আমি হেৰি কৰি থাকোঁ আৰু প্ৰায় তাৰমানে আমি হাঁহকো দিওঁ কুকুৰাকো দিওঁ বেছিভাগ কুকুৰাকে উলিয়াওঁ কুকুৰাকে মুনি মুনি দিওঁ তেতিয়া কুকুৰাই ধুনীয়াকৈ তাৰমানে হেৰি কৰি ফুৰে আৰু আৰু এইবোৰ কুকুৰাই আৰু হাঁহ কুকুৰা যদি এনেকৈ হেপাহে যদি খাবলৈ আহে কিবা আকৌ বোলে ধৰিবলৈ আহে নেওলে তেতিয়া কুকুৰাই তাৰমানে বেছিকৈ তাৰমানে হেৰি কৰিব পাৰে আৰু কুকুৰাৰ পা হাঁহ পোৱালিটো বচাব পাৰে হাঁহে আকৌ পানীলে লৈ যায় পানীত আকৌ পানীটো বেছিকৈ এৰিব নোৱাৰোঁ কাৰণ কেলেই হাঁহ পোৱালি সৰুতে পানীলে দিলে মানে হাঁহ পোৱালি সৰুতে পানীলে দিলে মানে বেছি ঠাণ্ডা পালে আকৌ কপে কপিলে আকৌ বেমাৰ আজাৰ বেছি হয় নাই সৰু পোৱালি অলপতে মৰে তাৰপিছত এনেকৈ কৈ পিনে ঘৰ বাৰীৰ ভিতৰতে যদি এনেকৈ জেওৰা বা এনেকৈ হেৰি মাৰি চিলিঙি মাৰি থ'ব পৰা হয় তেতিয়া আপতালটো অলপ বেছিকৈ বুলিয়ে হয় তেতিয়া দানা চানাবোৰ খুব টাইমমতে দিবলৈ হয় টাইমমতে দি পিনে ঘৰৰ বাৰীত তেতিয়া চা ঘৰৰ কাম মানুহজনীয়ে ঘৰৰ কামতো লাগি থাকিব পাৰি কুকুৰা হাঁহকেইটাও চাই থাকিব পাৰি তেতিয়া কুকুৰা হাঁহকেইটা চাই পিনে চাই মেলি ঘৰ কামত লাগি পিনে আৰু বাকী ইটো সিটো ঘৰ ৰান্ধনী কামতো কৰি থাকিব পাওঁ তেতিয়া আৰু ইমান চিন্তা নাই আকৌ ইমানকৈ বান্ধি থৈ দিলেও আকৌ হাঁহ কুকুৰা বেমাৰ আজাৰ চাহীয়ে খাই কিবা হয় সেইটো কাৰণে অলপ মেলিও দিবলগীয়া হয় আৰু মেলি নিদিলে আৰু পটককৈ ডাঙৰ নহয় আমাৰ গাঁৱলীয়া মানুহ বিশেষকৈ মেলি দিবই লাগে আৰু নহ'লে আৰু চাই থাকিবলৈ ইমান সময় নাই নহয় ঘৰৰ ভিতৰুৱা কাম থাকে তাৰপিছত এই তেনেকেই বিকি মেলি আৰু ঘৰখন চলাই আছোঁ আৰু এনেকৈ নি নিবিকিব বিকি বিকিবলৈ বুলিয়ে পোহো আমি কাৰণ কেলে আমাৰ কোনো ধৰণৰ চৰকাৰী চাকৰি নাই বিকিবই লাগিব ঘৰ বহুত মানুহজনো চৰকাৰী চাকৰি নাই ঘৰ বস্তুবোৰ হাঁহ কুকুৰা ওপৰতে নিৰ্ভৰ কৰি পেলাই ঘৰ ভিতৰত চাউল তেল নিমখ খোৱাৰ পৰা আদি কৰি আমি সম্পূৰ্ণ ঘৰ দোকান বজাৰলৈকে ল'ৰা ছোৱালী পঢ়োৱালৈকে আৰু আপোনাৰ ল'ৰা চাইকেল নিজেই কাপোৰ কানি ল'ৰা কানি ল'ৰা কাপোৰ কানি বহি কিতাপ কিনি দিয়া পিন্ধোৱা সকলো ক্ষেত্ৰতে আমি কুকুৰা হাঁহ বিকি পোৱা পইচাই খৰচ কৰিয়ে চব হেৰি কৰি থাকোঁ লগতে চাউল ধানো কিনো চাউল ধান ঘৰৰ খেতি বাতি আছে কম খেতি বাতি এ কুকুৰা হাঁহবোৰ বিকি আমি চাউল ধান দোকান বজাৰ সম্পূৰ্ণ কৰোঁ তাৰপিছত এই চাইকেল টাইকেল ল'ৰাৰ বেয়া হ'লে সেইবোৰ আমি কুকুৰা হাঁহ বিকা পইচাই তাৰমানে ল'ৰা ছোৱালীক ভাল কৰি দিওঁ আৰু এনেকৈ কিনিও দিওঁ তাৰপিছত আপোনাৰ ভিতৰৰ হেৰি হেৰি কি কয় আকৌ ঘৰৰ ভিতৰ বস্তু ভিতৰৰ বস্তুটো লৈছোঁ বহুত লৈছোঁ আৰু এটা তাকে লৈ লৈয়ো বহুত আছে কিবা সেই হাঁহ কুকুৰা উপাৰ্জন বিক্ৰী কৰা উপাৰ্জনৰ পইচাৰেই লৈছোঁ আৰু